হেল্ল' হেল্ল' কওকচোন আপুনি কেলে ফোন কৰিলে হেল্ল' কওকচোন হেল্ল' অঁ মই হেৰি আকৌ এই বাৰ্থডে এখন পাতিছিলোঁ মানে বাৰ্থডে ছোৱালীজনী মোৰ বাৰ্থডে আকৌ তাৰ কাৰণে মানে আপোনাক এই অলপ খানা অনা বনাবৰ কাৰণে মানে নিমন্ত্ৰণ কৰিছিলোঁ অঁ দুই ফেব্ৰুৱাৰী পাৰিব নেকি আপুনি আহিবলে অঁ আইটেম আইটেমটো আপুনি এনেই কি কি কি কি মানে বনাব পাৰে এনেই কি কি আইটেম আছে আপোনাৰ ওচৰত কওকচোন আপুনিয়ে অঁ অঁ ঠিক আছে মই মানে ভাত দাইল মাছ মাংস এইবিলাক চবেই মানে থাকিব চালাড থাকিব তাৰপিছত আকৌ কিছুমানে মানে মাংস নোখোৱাবিলাকে মাছ মাছ মানে মাছটোও বনাম তেওঁলোকক মাছ দিয়া হ'ব সেনেকে আৰু বনাম বুলি ভাবিছোঁ আপুনি কি কেনেকে লয় আকৌ টকা পইচাৰোতো কথা আহে ন আপুনি কেইখন চব্জি বনালে কিমান লয় সেইটো সেই অঁ এনেই আপুনি হাজিৰা হিচাপত লয়নে নে আান ধৰক মই এতিয়া কেইবাখনো তৰকাৰী আপোনাক মানে ৰন্ধালোঁতে তেতিয়াও মানে আপুনি পাঁচ হেজাৰে লয় অঁ অঁ অঁ অঁ হ'ব অঁ হ'ব তেতিয়াহ'লে তুমি খালি মিছ নকৰিবা মই মানে সেই দিনটোতে মানে মানে সকাম মানে ছোৱালীজনী বাৰ্থডেতো সেইটো কাৰণে মই সেইটো দিনত মানে আকৌ মিছ কৰিলে আকৌ মই বেলেগকো ধৰক বিচাৰিবও নোৱাৰিম এতিয়া তুমি মানে হেৰিটো জাবানটো মানে মোক মানে হেৰি নকৰিবা আহিবাই মানে অঁ তোমাৰ ওপতে আশা কৰিলোৱা আহিবা বুলি আৰু তেতিয়াহ'লে মই বেলেগ নিবিচাৰোঁ হ'ব তেতিয়াহ'লে ঠিক আছে হেৰি তাৰিখটো মনত থাকিলে নহয় ঠিক আছে